হয় কোনে কৈছে

হয় হয় আপোনাৰ চাৰ পাব আপুনি মুনীন বৰদলৈ চাৰক পাব আপোনাৰ তেখেত সপ্তাহত তিনদিন বহে সোমবাৰ আৰু বুধবাৰ শুক্ৰবাৰ

ঠিক আছে তুমি কাম এটা কৰিবা এতিয়া তুমি যদি কোনবাৰে লাগে বুলি ক'লা হয় শনিবাৰে তুমি চাৰ পাবা আমাৰ দীপ শইকীয়া চাৰক পাবা তুমি দুটা বজাৰ পিছত আহিব লাগিব দুটা বজাৰ পিছত আহিলে তুমি ইমাৰ্জেঞ্চি তেখেতক পাই যাবা আৰু তোমাৰ এড্ৰেছটো দিবা মই ভৰাই থৈ দিম নাম তোমাৰ নাম হয় হয় ঘৰ আৰু বয়স

হয় হয় বয়স কিমান এইজ বাইছ বছৰ ন' ঠিক আছে ঠিক আছে হ'ব ও ধন্যবাদ